হয় স্কুলীয়া শিক্ষা শেষ কৰি উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা খুবেই আছে কাৰণ শিক্ষাৰ অবিহনে আমাৰ জ্ঞান আধৰুৱা হয় যিকোনো এটা সুস্থ এখন সমাজ গঢ়িবলৈ সুস্থ কিবা এটা কৰিবলৈ হ'লে আমাক সদায়েই শিক্ষাটো প্ৰয়োজন আছে আমাক ভালদৰে সমাজত প্ৰতিষ্ঠিত ঠিত হ'বলৈ আমাৰ উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা আছে শিক্ষাৰ অবিহনে আমি শুদ্ধ বিচাৰ আৰু সমাজখন আগবাঢ়ি যোৱাতো ইমান সম্ভৱ নহয় স্কুলীয়া শিক্ষা আমি সাং কৰি হয় যদি ঘৰৰ পৰিস্থিতিয়ে আমাক যদি বাধ্য় কৰায় যে ঘৰখন পৰিচালনা কৰিবলগীয়া হয় তেনেহ'লে বহুতেই তেনেকুৱা কৰে যে ব্য়ৱসায় কিবা এটা কৰিলে বা অন্য় কিবা ঘৰুৱা এনেকুৱা ব্য়ৱসায় আগৰ পৰা আছে যিখিনি তেওঁলোকে আগবঢ়াই নিওঁ বুলি ভাবে কিন্তু উচ্চ শিক্ষা লৈওঁ সেইখিনি আমি কৰিব পাৰোঁ উচ্চ শিক্ষা লৈওঁ আমাৰ সমানেই আমাৰ আচলতে মনটোৰ লগতেই কথা মনটোৱে যদি আমাৰ আমি মনটোক যদি ভালদৰে আগবঢ়াই নিয়াত নিব পাৰো তেনেহ'লে আমি শিক্ষাৰ লগতে ব্য়ৱসায় বা ঘৰখন পৰিচালনাও কৰি নিয়াৰ উদাহৰণ নাইকীয়া নহয় বহু আছে আমাৰ যিহেতু নিম্ন মধ্য়বিত্ত বা মধ্য়বিত্ত শ্ৰেণীৰ বহু ল'ৰা ছোৱালীয়ে তেনেকৈ পঢ়া শুনাৰ লগতে ঘৰখনো পৰিচালনা কৰে আৰু সেইখিনি প্ৰয়োজনীয়তা আহি পৰে পৰিস্থিতি সাপেক্ষে সকলোৰে ক্ষেত্ৰত সেইটো সম্ভৱ নহয় বাৰু বা কৰিবলগীয়া নহয় যদি ঘৰখনৰ মূল ব্য়ক্তিজনৰ যদি ভাল উপাৰ্জনৰ উৎস থাকে তেনেহ'লে আমি শিক্ষা আধাতে এৰি আমি ব্য়ৱসায় কৰা বা ঘৰখন পৰিচালনা কৰাৰ কথা ভাবিবলগীয়া নহয় কিন্তু গতিকে আমাৰ এই ক্ষেত্ৰত আমাৰ ঘৰখনৰ যদি চাপ'ৰ্টটো পাওঁ তেতিয়াহ'লে আমি উচ্চ শিক্ষা লৈ ভালদৰে ভাল সমাজ এখনত প্ৰতিষ্ঠিত হ'বলৈ আমি উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা আছে বুলি মই ভাবোঁ খুবেই প্ৰয়োজন গতিকে শিক্ষাৰ ক্ষেত্ৰত যিহেতু আজিকালি পৰিসৰখন বহুত বেছি বহল যিমানেই উচ্চ শিক্ষাৰ আমাৰ বিশেষকৈ ডিগ্ৰীখিনি দৰকাৰ ভাল এখন সমাজত প্ৰতিষ্ঠিত হ'বলৈ গতিকে মই ভাবোঁ উচ্চ শিক্ষাৰ খুব প্ৰয়োজনীয়তা আছে মই সমৰ্থন কৰোঁ যদিও কোনোবাই অসুবিধাত পৰি ঘৰুৱা পৰিৱেশ বা ঘৰখনৰ উপাৰ্জন কম হোৱা বাবে পঢ়া শুনা কৰিব নোৱাৰি ঘৰ পৰিচালনা কৰিবলগীয়া হ'ব শিক্ষা উচ্চ শিক্ষা ল'ব নোৱাৰিবও পাৰে তথাপিও তেনেকৈও আছে কিছুমান বাধ্য়ত পৰি শিক্ষা উচ্চ শিক্ষা ল'ব নোৱাৰে তথাপিও চেষ্টা কৰিব লাগে যিমান পাৰি যে উচ্চ শিক্ষা লৈ পেলানি সমাজত প্ৰতিষ্ঠিত হ'বৰ বাবে গতিকে মই সম্পূৰ্ণ সমৰ্থন কৰোঁ মোৰ সন্তানকো মই ভৱিষ্য়তে উচ্চ শিক্ষাৰে শিক্ষিত কৰিবলৈ চেষ্টা কৰিম বা বিচাৰোঁ নিশ্চয় আমাৰ সমাজখনৰ আমি জ্যেষ্ঠসকলে আমাৰ কনিষ্ঠসকলক এই ক্ষেত্ৰত উৎসাহিত কৰিব লাগে উচ্চ শিক্ষাৰে শিক্ষিত হ'বলৈ আমি তেওঁলোকক এইখিনি দায়িত্ব ঘৰুৱা জাপি দি তেওঁলোকক তেওঁলোকৰ যিখিনি পাবলগীয়া পাবলগীয়া তেওঁলোকৰ সুবিধাখিনিৰ পৰা আঁতৰাই ৰাখিব নালাগে যিহেতু গতিকে আৰু পৰিয়ালৰ পৰিয়ালে সম্পূৰ্ণ চাপ'ৰ্ট দিব লাগে এই ক্ষেত্ৰত যিমান পাৰি মধ্য়বিত্ত বা নিম্ন মধ্যবিত্তসকলেও যিমান পাৰি চেষ্টা কৰিব লাগে নিজৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰিবলৈ এইটোৱে হৈছে যিহেতু সময় গুচি গ'লে আৰু তাক ঘূৰাই পাব নোৱাৰি গতিকে সময়ৰ কাম সময়ত কৰি যাবলৈ চেষ্টা কৰিব লাগিব আমাৰ সন্তানসকলক যে স্কুলীয়া শিক্ষা শেষ হ'ল তাৰ পিছত কলেজত নামভৰ্তি কৰিলে কলেজত ভালদৰে উত্তীৰ্ণ হোৱাৰ পিছত আকৌ বিশ্ববিদ্য়ালয় বিশ্ববিদ্য়ালয়ৰ পিছত আৰু বিভিন্ন ধৰণৰ বা এনেকুৱা যিবোৰ উৎস আছে সেইখিনিত আমি যিমান সামৰ্থ অনুযায়ী আগবঢ়াই যাবলৈ দিব লাগে মোৰ ফালৰ পৰা মই এইখিনিয়েই ভাবোঁ আৰু অঞ্চলত চাকৰি কৰিব লাগিব বুলি এক্সুৱেল কি হ'ব আমিতো অঞ্চলটোৰ ভিতৰতে যে চাকৰি পাম সেইটো সম্ভৱ নহয় বিভিন্ন ধৰণৰ যি চাকৰিৰ উৎস আছে হয়তো দূৰতো পাব পাৰোঁ বা বহুত দূৰো হ'ব পাৰে গতিকে অঞ্চলতে যে সীমাৱদ্ধ হ'ব সেইটো নহয় যদি পাব পাৰি অঞ্চলটোৰ ভিতৰতে তেনেহ'লে নিশ্চয় খুব ভাল ঘৰত থাকিয়েই সুন্দৰকৈ চাকৰি কৰি ঘৰখনো পৰিচালনা কৰি ঘৰৰ মানুহ সদস্য়সকলক সময় দিব পাৰি আঁতৰত থাকিলে যিহেতু সেইটো সম্ভৱ নহয় গতিকে অঞ্চলটোতে চাকৰি কৰিব পাৰিলেতো আমাৰ আমি সৌভাগ্য়ৱানেই বহু লোকেতো বহুত দূৰত দূৰত থাকি তেওঁলোকৰ চাকৰি বহুত অসুবিধা হয় আহিব নোৱাৰে সময়ত নিজৰ পিতৃ মাতৃক সময় দিব নোৱাৰে নিজৰ সন্তানক সময় দিব নোৱাৰে বহুত অসুবিধাৰ সন্মুখীন হয় তেনেকুৱা মানে অসুবিধা পাবলগীয়া হয় গতিকে এই ক্ষেত্ৰত অঞ্চলতেই চাকৰি কৰিব পাৰিলে বহুত ভাল কিন্তু সেইটো সকলো সময়তে সম্ভৱ নহয় মোৰ ফালৰ পৰা মই এইখিনিয়েই ক'লো শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত